অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ যাত্ৰীৰ বাবে আজিকালি বহুত কিবা কিবি সুবিধা আছে আজিকালিতোতো বহুত ধৰণৰ সুবিধা যেনেদৰে সদায় আধা ঘণ্টা মূৰে মূৰে লাইন বাছ গৈ থাকে নহ'লে আপুনি ওচৰৰ মেজিক ষ্টেণ্ডত গ'লে মেজিক পাব নহ'লে বহুত গাড়ীটো ষ্টেচনত ৰখিয়ে থাকে বাছ বাছো ভাড়াও জোখতকৈ ঠিক ঠাক আছে বাছৰ ভাড়াও দি আপুনি যাব পাৰে নহ'লে আপুনি যদি ঘৰৰ ওচৰত যদি কোনো ট্ৰেইন ষ্টেচনত আছে ত' ট্ৰেইনো সময়ে সময়ে গৈ থাকে এটা নিৰ্দিষ্ট নিৰ্দিষ্ট ষ্টেচন প্ৰত্যেকখন জিলাত থাকেই ত' ট্ৰেইনেদিও যাত্ৰা কৰিব পাৰে আজিকালি আগতকৈতো বহুত সহজ আগৰ দিনতহে মানুহৰ আচল প্ৰ দিগ দিগদাৰটো হৈছিল তেওঁলোকে আগতে বহু যিমানেই দূৰ নহওক কিয় গাড়ী যাতায়তৰ সা সুবিধা নথকাৰ বাবে তেওঁলোকে খোজকাঢ়ি যাবলগীয়া হৈছিল নহ'লে কিছুমান মানুহ যাৰ ওচৰত চাইকেল আছিল চাইকেলেৰে তেওঁলোকে যিমান দূৰ নহওক অতিক্ৰম কৰিবলগীয়া হৈছিলে যো চাইকেল নথকা মানুহে ঘোঁৰা গা ঘোঁৰা গাড়ী গৰু গাড়ী এনেধৰণৰ বচ গাড়ীত যাতায়াত কৰিবলগীয়া হৈছিলে আৰু আজিকালিতো বহুত সহজ হৈ গ'ল ধন ব্যক্তি ব্য়ক্তি ধনী মানুহসকলেতো আজিকালি নিজৰ নিজৰ ব্যক্তিগত গাড়ী থাকে যেতিয়াই মন যায় ৰাস্তাত লাইন গাড়ীলৈ ৰখি নাথাকি নিজৰ ব্যক্তিগত গাড়ীত লৈ পেলাই গুচি যাব পাৰে ডেকা ল'ৰাসকলে যদি ফুৰিব যাব বিচাৰে তেওঁলোকে নিজৰ ব্যক্তিগত বাইক থাকেই সকলোৰে ওচৰতে ত' তেনেকেও এখন ডিষ্ট্ৰিকৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ গতি কৰিব পাৰে আজিকালি আগতকৈতো বহুত সুবিধা হৈ গৈছে